হেল্ল' হয়

হয় আপোনালোকৰ তাতে গম পোৱা মতে মেখেলা চাদৰ পা মানে আপোনালোকে বেচে বুলি গম পাইছিলোঁ অ তাকে মানে হয় অ অ হয় হয় হয় মোক মানে হয়

অ হয় মোক মানে চা চাদৰ মেখেলা বেছিকৈয়ে লাগিছিলে মোৰ এই ঘৰুৱাকৈ এখন বিয়া আছে

হয় হয় অ অ হয় হয়

হয় হয় হয় ওম ওম হয় হয় হয় মই মানে মোৰ এসপ্তাহমানৰ আগতেই মানে আপোনাক জনাব লাগিব ন' লোৱাৰ আগত অ হয় হয় মই হয় হয় মই যাম বাৰু চাবলৈ অ অ ঠিক আছে নিশ্চয় মই আপোনাক এইটো নাম্বাৰতে জনাম বাৰু দিয়ক অ অ ঠিক আছে দিয়ক ধন্যবাদ